শিল্পীসকলে প্ৰায়েই শিল্পকলা ব্যৱহাৰ কৰে নিজৰ অনুভৱসমূহৰ অনুসন্ধান আৰু প্ৰকাশৰ বাবে বিভিন্ন শিল্পৰ আকাৰ যেনে চিত্ৰকলা ভাস্কৰ্য্য সংগীত বা নৃত্যৰ মাধ্যমে তেওঁলোকে নিজৰ অন্তৰংগ অনুভৱ আৰু চিন্তা সৃষ্টিশীল প্ৰকাশৰ ৰূপে পৰিণত কৰে এই প্ৰক্ৰিয়াত তেওঁলোকক জটিল অনুভৱসমূহ বাহিৰলৈ আনিবলৈ সহায় কৰে যিবোৰ বাছনিকভাৱে প্ৰকাশ কৰাটো কঠিন হ'ব পাৰে যেনে শোক আনন্দ হতাশা বা প্ৰেম উদাহৰণস্বৰূপে চিত্ৰকলাত ৰং বেছি আৰু গঠন ব্যৱহাৰ কৰি শিল্পী নিজৰ মুদ প্ৰদৰ্শন কৰে আৰু সংগীতৰ মাধ্যমে সুৰ আৰু চন্দ গভীৰ অনুভৱ জাগ্ৰত কৰে এই শৈল্পিক প্ৰক্ৰিয়াৰ থেৰাপিউটিক লাভ বেছি গুৰুত্বপূৰ্ণ শিল্প সৃষ্টি কৰাটো অনুভৱৰ মুক্তি হিচাপে কাম কৰিব পাৰে যাৰ মাধ্যমে শিল্পী কঠিন অনুভৱসমূহৰ পৰা মুক্তি পাবলৈ আৰু সেইবোৰ প্ৰক্ৰিয়া কৰিবলৈ সক্ষম হয় এইটো স্ব অনুসন্ধান আৰু আত্মবিশ্লেষণৰ বাবে এক সুৰক্ষিত স্থান প্ৰদান কৰে যাৰ মাধ্যমে ব্যক্তিগত উন্নতি আৰু আত্মবিশ্বাস বৃদ্ধি পায় শিল্প সৃষ্টি কৰাটো চিন্তা আৰু উদ্বেগ হ্ৰাস কৰিবলৈ মনৰ অৱস্থাৰ পৰা মুক্তি পাবলৈ সহায় কৰে সৃষ্টিশীল প্ৰক্ৰিয়াত মনোনিৱেশ কৰাৰ কাৰণে এইটো এক ধৰণৰ ধ্যানৰ দৰে কাম কৰে যিয়ে মানসিক চাপ হ্ৰাস কৰে লগতে তেওঁলোকৰ কৰ্মৰ সৈতে আনৰ সৈতে ভাগ বতৰা কৰাটো সংযোগ আৰু স্বীকৃতিৰ অনুভূতি জন্মায় যাৰ মাধ্যমে সামাজিক আৰু মানসিক সহায় বৃদ্ধি পায় মুঠতে শিল্প এক থেৰাপিউটিক মাধ্যমস্বৰূপে প্ৰকাশ আৰোগ্য আৰু অনুভৱৰ সমতা প্ৰদান কৰে